আমাৰ গাঁৱত জলসিঞ্চনৰ সুবিধা আছে আৰু এই জলসিঞ্চনৰ সুবিধাই ভাল জলসিঞ্চনৰ সুবিধা থাকিলেহে খেতি বাতি কৰিবলৈ সুবিধা হয় বিশেষকৈ ধান খেতি কৰিবৰ বাবে জলসিঞ্চন অৰ সুবিধা থকাটো অতিকৈ প্ৰয়োজন ধান খেতি কৰিবলৈ প্ৰথমে কঠীয়া সিঁচিব লগা হয় আৰু সেই কঠীয়া সিঁচিবলৈ আলতীয়া মাটিৰ প্ৰয়োজন আলতীয়া মাটিত প্ৰথমে পানী প্ৰয়োগ কৰি বোকা বোকা কৰি লোৱা হয় আৰু সেই বোকাতে কঠীয়া সিঁচা হয় তাৰ পিছত কঠীয়া ডাঙৰ কৰি পথাৰলৈ লৈ যোৱা হয় পথাৰতো পানীৰ প্ৰয়োজন হয় আৰু পানী প্ৰয়োগ কৰি পথাৰটো বোকা কৰি লোৱা হয় আৰু সেই পথাৰত ধান কৰা হয় শাক পাচলিৰ ক্ষেত্ৰত আলু বেঙেনা জলকীয়া আদি কিছুমান এনেকুৱা শাক পাচলি আছে যিবোৰ শাক পাচলি কৰিবলৈ পানী অতিকৈ প্ৰয়োজন আৰু কিছুমান এনেকুৱা শাক পাচলি আছে যিবোৰ শাক পাচলি কৰিবলৈ পানী এদিন দুদিনৰ মূৰত প্ৰয়োজন ফল মূলৰ ক্ষেত্ৰত বগৰী আম আপেল আঙুৰ তেনেকুৱা ফল মূল খেতি কৰিবলৈও পানীৰ প্ৰয়োজন হয়